আমাৰ পাকঘৰত থকা বিদ্য়ুতেৰে চলা সামগ্ৰীসমূহৰ কথা ক'বলৈ গ'লে প্ৰথমতে আমি লাইটৰ কথাই ক'ব লাগিব বিজুলী বাল্বৰ কথা ক'ব লাগিব আৰু এই ক্ষেত্ৰত টিভিৰ কথাও আছে আৰু বিভিন্ন ধৰণৰ মিউজিক ৰেকৰ্ডাৰ ইত্যাদি বিভিন্ন ধৰণৰ বস্তু আছে আৰু আগতে যদি আগৰ কথা যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আগতে এই সমূহ বস্তু নাছিলে বিশেষকৈ টিভিৰ ব্যৱহাৰ কৰা নাছিলোঁ আগতে আৰু বিজুলীৰো যিহেতু ব্যবস্থা নাছিলে গতিকে এই ক্ষেত্ৰত আমি তেতিয়া বিজুলী লাইট নাথাকোঁতে বা কাৰেণ্ট নাথাকোঁতে তেতিয়া আমি চাকিৰ ব্যৱহাৰ কৰিছিলোঁ আৰু যিহেতু কেৰাচিন তেলৰ চাকি আৰু বা এই ফেন ফেনৰ ব্যৱস্থাও নাছিলে পূৰ্বতে তেতিয়া আমি বিচনী ব্যৱহাৰ কৰিছিলোঁ কিন্তু বৰ্তমান সময়ত এইবোৰ গেছৰো ব্যৱহাৰ হ'ল আৰু গেছৰ ব্যৱহাৰ নোহোৱা আগতে নাছিলে আৰু তেতিয়া আমি জুই ব্যৱহাৰ কৰিছিলোঁ কিন্তু বৰ্তমান সময়ত বিজ্ঞানৰ বিভিন্ন ধৰণৰ আৱিষ্কাৰৰ ফলত এতিয়া সেইসমূহ মানুহৰ মাজত সহায়ক হৈ আহিছে আৰু বৰ্তমান সময় কিন্তু যান্ত্ৰিক হৈ আহিছে তেতিয়া এটা এটা ক্ষেত্ৰত ভালো হৈছিলে কাৰণ তেতিয়া মানুহবোৰ এলেহুৱা নাছিলে কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় যিমানে সুবিধাজনক হৈ আহিছে মানুহবোৰ এলেহুৱা হৈ আহিছে আৰু যদি আমি টিভিৰ কথাই ক'বলৈ যাওঁ টিভি বিভিন্ন টিভি চোৱাৰ ফলত মানুহবোৰ একেবাৰে টিভিটোৰ লগতে লাগি থকাৰ ফলত সামাজিক হ'বলৈ পাহৰি গৈছে আৰু চকুৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰব্লেমৰ দেখা দিছে কিন্তু কিছুমান ক্ষেত্ৰত সুবিধাও হৈছে যদি আমি বাল্বৰ কথা ক'বলৈ যাওঁ বিজুলী বাল্বৰ পৰা বিভিন্ন ধৰণৰ পঢ়া ল'ৰা ছোৱালীৰ ভাল হৈছে আৰু আৰু গেছ হোৱাৰ ফলত অলপ সময়ৰ সময়তে কম সময়তে আমি বিভিন্ন ধৰণৰ বস্তুৰ খাদ্য বস্তুৰ আয়োজন কৰিব পাৰোঁ গতিকে এই ক্ষেত্ৰত পূৰ্বতকৈ এতিয়া সুবিধাজনক হৈছে বুলি ক'ব পৰা যায়